ঐ ৰূপক এই মই গহপুৰ ফালে যাম বুলি ভাবিছিলোঁ মানে একদম গহপুৰ বুলি নহয় গ'লেতো একদম লখিমপুৰলৈকে পাই যামগৈ এনেই আমাৰ মানে সিফাল সিফালে মানে লং ডিছ্টেঞ্চ গ'লে উবাৰ ভাল নে অ'লা মানে ধৰচোন ইমান দূৰ যাম যেতিয়া এটা ভাল বিশ্বাসযোগ্য যদি এটা বস্ বাহন এখনত যাওঁ তেতিয়া ধৰ মোৰো ভাল তাৰো ভাল এনেই মই তোক সেইটো সুধিবলৈকে ফোন কৰিছিলোঁ যে উবাৰত যাওঁ নে মই অ'লাত যাওঁ মানে মই কি হ'ল যোৱাবাৰ যেতিয়া মই অ'লাত গৈছোঁ বাৰু মই এবাৰ এতিয়া মই অ'লাত গৈছিলোঁ অ'লাটো মানে কি বেয়া নহয় দেই ভালেই কিন্তু তাৰ যোনখিনি পইচা লয় পইচাটো অকণমান মোৰ অধিক অধিক যেনহে লাগিলে মানে যিমানটো মোক বস্তুখিনি দিলে মই তিমানটো তাতকৈও মই বেছিহে মোৰ পৰা পইচা লোৱা যেন মই পালোঁ এতিয়া মই পিছত আৰু এটা লগৰ পৰা শুনিবলৈ পালোঁ যে উবাৰ বুলিও বোলে কিবা এপ এটা আছে সেইকাৰণে মই তোকেই তই যিহেতু এইবিলাকৰ ওপৰত ভাল এটা হেৰি ৰাখ মই তোক সেইকাৰণে ফোন কৰি সুধিম বুলি ভাবিলোঁ যে অ'লা ভাল ভাল নে উবাৰ আৰু উবাৰ উবাৰৰ কথাও শুনিছোঁ বাৰু ধৰ এপ চেপবিলাকত শুনি থাকোঁ বা কেতিয়াবা টিভি চাই থাকোঁতেও তাত নিউজত বাতৰি কাকততো দেখোঁ মই তাৰ বিষয়ে ভালকৈয়ে আহে বাৰু তথাপিও নিজৰ কোনোবা এটাক সুধিলে বেছি ভাল লাগে ন সেইকাৰণে মই তোক সুধিলোঁ অ'লা নাইবা উবাৰৰ কথা আৰু যিহেতু এতিয়াতো কোভিডৰ দিন জানই কোভিডৰ দিনত এতিয়া যোনজন ড্ৰাইভাৰে মোক লৈ যাব তেওঁ বা কোভিড পজিটিভ নে নিগেটিভ বা তেওঁ ভালকৈ নিজকে এই তেওঁ বা ভেকচিন লৈছেনে নাই কোভেক্সিন কভিশ্ৱিল যিয়েই যিয়েই হওক বা ড্ৰাইভাৰজনৰ ৰেটিং বা কেনেকুৱা যিহেতু সেইবিলাক এপত ৰেটিং ভাল দিয়া থাকে মানে দিব পাৰি ছ' কেনেকুৱা ধৰণৰ মানে ড্ৰাইভাৰ বা কেনেকুৱা ধৰণৰ সুবিধা সি সিহঁতে দিয়ে আৰু ধৰ যদি ভুলবশতঃ নহ'লেও যদি এক্সিডেণ্টো হৈ যায় তেনেকুৱা ধৰণত মই শুনিছিলোঁ যে ইহঁতে এটা ইঞ্চুৰেঞ্চো দিয়ে বুলি ড্ৰাইভাৰৰ ড্ৰাইভাৰ আৰু এই যোনজন বহি থকা কাষ্টমাৰজনৰ কাৰণে ছ' মানে বস্তুটো কেনেকুৱা তাত তই মোক এবাৰ পাৰিলে জনাবিচোন